যুৱকসকলৰ নিবনুৱা সমস্যাই বৰ্তমান আমাৰ গোটেই ভাৰতবৰ্ষ তথা অসমত এটা জ্বলন্ত সমস্যা হিচাপে দেখা দিছে ইয়াৰ কাৰণ একাষাৰে ক'বলৈ কঠিন ইয়াৰ কাৰণ বহুত আছে যদিও প্ৰথমে আমি যুৱ সমাজৰ মাজত কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব যি কৰ্মই নহওক তাক শ্ৰদ্ধাৰে কৰিব লাগিব বাহিৰা দেশ সমূহত আমি সেউজ বিপ্লৱৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা পাওঁ গতিকে আমাৰ চৰকাৰ খনে খেতি বাতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি যুৱ সমাজক উৎসাহিত কৰি সাহাৰ্য আগবঢ়াব লাগিব লাগিলে সেয়া বেংকৰ ঋণেই হওক ইয়াৰ উপৰিও আমাৰ চৰকাৰখনে উদ্যোগ প্ৰতিষ্ঠানৰ ওপৰত অলপ বেছি গুৰুত্ব দিব লাগিব আমাৰ স্থানীয় যুৱকসকলক প্ৰশিক্ষণ দি তেওঁলোকক সেই কৰ্মৰ প্ৰতি পাৰ্গত কৰি উদ্যোগসমূহত নিয়োগ কৰিব লাগিব যাতে বহিৰাগত মানুহে আহি উদ্যোগসমূহত নিয়োগ নহয় সেই কথাটো আমাৰ বৰ্তমান চৰকাৰ প্ৰশাসনে গুৰুত্ব দিব লাগিব সেই কৰ্মবোৰ কৰি আমি আমাৰ নিবনুৱা সমস্যা কিছু হলেও আমি সমাধান কৰিব পাৰিম সম্পূৰ্ণ স্থায়ীকে নহ'লেও আমি কিছু সংখ্যক নিবনুৱা সমস্যা সমাধান কৰিবলৈ আমাৰ চৰকাৰখনে আগবাঢ়িব পাৰিব